দুহেজাৰ এঘাৰ চনৰ চেন্সাচৰ মতে আমি থকা ঠাই নগাঁৱত জনসংখ্যা অধিক এতিয়া কবলৈ গ'লে জনবহুল চহৰত বাস কৰা ইতিবাচক দিশবোৰ হ'ল যেনে আমি বিভিন্ন ধৰণৰ মানুহৰ লগত উঠা বহা কৰিব পাৰোঁ তেওঁলোকৰ বিভিন্ন উৎসৱ আদিৰ বিষয়ে মানে জানিব পাৰোঁ তেওঁলোকৰ পিন্ধা বস্ত্ৰ খাদ্য আদিৰ বিষয়েও আমি জানিব পাৰোঁ তেনেকৈ তেওঁলোকে কি কি বস্ত্ৰ ব্যৱহাৰ কৰে কি কি খাদ্য খায় তেওঁলোকে উৎসৱ আদিত কি কি পিন্ধে কি কি খায় আমি তাকে তাকো ব জানিব পাৰোঁ আমি যেনেকৈ বিহ আমি যেনেকৈ কাপোৰ পিন্ধো কি পিন্ধো সেইবিলাক তেওঁলোকে জানিব পাৰে তেওঁলোকে কি খায় ভালপায় কেনেকুৱা খাদ্য খায় বা কেনেকুৱা সংস্কৃতিৰ লগত তেওঁলোক জড়িত আমি সেইবিলাক জানিব পাৰোঁ সেইখিনি হ'ল ইতিবাচক আৰু নেতিবাচক চিন্তাসমূহ আছিলে ধৰক এখন চহৰত অধিক জনসংখ্য়া হোৱা মানে আমাৰ নিৱনুৱা সমস্যাটো বাঢ়ি যায় আৰু নিবনুৱা সমস্যাটো বাঢ়ি যোৱাৰ লগে লগে আমাৰ বহুত যুৱক যুৱতী মানে নিবনুৱা হৈ থকিব পাৰে আৰু খাদ্য কাপোৰ আদি লৈয়ো আমাৰ বহুত ধৰণৰ সমস্যা আহি পৰে থকা ঠাই আদিৰ অসুবিধা হ'ব পৰিব পাৰে খাদ্য আদি অসুবিধাৰ হইব হ'ব পাৰে